অঁ হয় হয় অঁ হয়নি দাদা থেংক ইউ থেংক ইউ

অঁ অঁ ছাৰ মইতো এইটো দৰকাৰ মানে দিবলগীয়া হ'বই আপুনি দিবইতো লাগিবই যিমান যি হ'লেও অঁ থেংক ইউ ছাৰ

থেংক ইউ দাদা এই ছাৰ এই ডেলিভাৰী এটাই দিবলৈ গৈ আছোঁ দুটা আজিও আছে ছাৰ মোৰ এই ব সোমবাৰ অঁ মঙলবাৰেহে মই বন্ধ ছুটি লওঁ মানে দেওবাৰটো কাম কৰা মোৰ দাদা ডেৰবছৰমানেই হ'ল অঁ হয় নেকি দাদা হ'ব বাৰু আপুনি এই আপুনি নেক্সক্ট পাৰ্চেলটো যেতিয়া অৰ্ডাৰ দিব তেতিয়াই আপোনাৰ সোমাই আহিম দিয়ক অঁ অঁ সেইটোৱে এইটো এইটো পাৰ্চেল অঁ এইটো নাম অঁ ঠিক অঁ মই জনাম বাৰু আপুনি পাৰ অৰ্ডাৰ দিলেই হৈ যাব দাদা মই সেইদিনাই যেতিয়া যি অঁ দিয়া আছে নেকি অঁ মই আপোনাক চাই ল'ম বাৰু কে কেতিয়া আছে ডেটটো আপোনাৰ পাৰ্চেলত তেতিয়াই মই সেই প্ৰথম যিটো আছে সেইদিনাই সোমাই দিম বাৰু আপোনাৰ দিয়ক

অঁ অঁ ঠিক আছে বাৰু দিয়ক দাদা থেংক ইউ দেই ধন্যবাদ অঁ ঠিক আছে দিয়ক